আলহী আহিলে আমি সাধাৰণতে আমি চব্জি থাকে বা যিমানখিনি পাৰো আমাৰ সামৰ্থ্য অনুযায়ী খোৱাবৰ কাৰণে আমি বিচাৰোঁ আৰু আমি এইফালৰ আমি আলহী আহিলে সাধাৰণতে প্ৰথম অৱস্থাত আমি চাহ দিওঁ আহি বহিবলৈ দিওঁ চাহ দি আৰু গৰমৰ দিন হ'লে দৈ চিৰাৰ ব্যৱস্থাও কৰা হয় জলপান দিয়া হয় দৈ চিৰাৰ আৰু ভাত ভাতৰ লগত আমি সাধাৰণতে ঘৰুৱা যিবিলাক আমাৰ অসমীয়া খাদ্য সেইবিলাকৰ আমি বনাই মানে খুৱাই বা ৰান্ধি খুৱাই ভালপাওঁ ঘৰুৱা খাদ্যৰ ভিতৰত আমাৰ মাছ পোৰা হওক আলু পিটিকা শাক যিকোনো ধৰণৰ শাক বোটলি আনি আমাৰ ঘৰৰ ওচৰত বা আমাৰ ঘৰৰ পদূলিত যিবিলাক শাক হয় শাকবিলাক তুলি আনি বা গৰমৰ দিন হ'লে পচলা বা কলডিলৰ কলডিল বনাই খুৱাই ভালপাওঁ আৰু কলডিলেৰে কেতিয়াবা মাংস বনাই খুৱাই ভালপাওঁ আৰু বতৰৰ লগত চাই গৰমৰ দিন হ'লে আমাৰ ইয়াত যিহেতু গাহৰিৰ প্ৰচলন বেছি আমি সকলোৱে গাহৰি খাই ভালপাওঁ গাহৰিৰ লগত মৰাপাত থাকে গৰমৰ দিনত মৰাপাত ওলাই মৰাপাতৰ লগত শুকুনা বনাই আমি গাহৰিৰ গাহৰি মানে বনাওঁ আৰু ঠিক সেইদৰে আমি তিলেৰে বনাওঁ মাংস বা মাছৰো টেঙাৰ এই মেচেকা টেঙাও হওক আৰু এনেদৰে বিভিন্ন যিবিলাক টেঙা আছে সেইবিলাক টেঙাৰে আমি আঞ্জা বনাই টেঙাৰ জোল বনাই খুৱাই ভালপাওঁ ভাতৰ লগত যিমানখিনি পাৰি তেওঁলোকক খুৱাবৰ কাৰণে আমি যত্ন কৰোঁ